পশুপালন পশুপালন যেনেকৈ আমি গৰু পোহোঁ গৰু গৰুৱে ভাল পোৱালি দিয়ে আৰু পোৱালি দিয়াৰ পাছতে আমি গাখীৰ পাওঁ গাখীৰ পুৱাই বি বিক্ৰী কৰি আমি পইচা উপাৰ্জন কৰোঁ আৰু গাখীৰ পৰাই প্ৰায় দৈ গাখীৰ কৰিলেও বেলেগ ৰেট পাওঁ বা এৱা গাখীৰকৈ বিকিলেও আমি উপাৰ্জন কৰিব পাৰোঁ আৰু গাখীৰ পৰা চানা কাটি আমি হেৰি পনীৰ বনাব পাৰোঁ বহুত ভাল ভাল বস্তু বস্তু উৎপাদন কৰিব পাৰোঁ গাই গৰুৰ পৰা বহুত উৎপাদন হয় মতা গৰুৰ পৰা বলধ গৰুৰ পৰা আমি হাল বাই খেতি মাটি আদি কৰি খেতি পৰা বহুত উপাৰ্জন কৰিব পাৰোঁ বা বাম খেতি হওক দ খেতিয়ে হওক গৰু হাল বাই বহুত উপাৰ্জন কৰিব পাৰোঁ আৰু গৰু গোবৰো বহুত খেতি বাতিত দিলে শস্যও উৎপাদন হয় সেইকাৰণে আমাৰ গৰু এবিধ পোহনীয়া জন্তুৰ পৰা বহুত উপাৰ্জন কৰিব পৰা যায় বা তেনেকৈ হাঁহ কুকুৰাও ঘৰৰ লোকেল হাঁহ কুকুৰা পুহি বহুত উপাৰ্জন কৰিব পৰা যায় হাঁহ লোকেল মাংস বিক্ৰী কৰি বহুত উপাৰ্জন কৰিব পৰা হয় আৰু বইলাৰ কুকুৰা অকল মাংসৰ কাৰণেহে বিক্ৰী কৰিব পাৰি গৰু ম'হ বহুত উপাৰ্জন কৰিব পৰা যায় ম'হৰ তেনেকৈ গৰু ম'হ বিক ম'হৰ গাখীৰ বহুত ৰেট বেছি গ গাখীৰো বিকিব পাৰি বা ম'হৰ মতা ম'হৰ হাল বাই খেতিত বহুত উৎপাদন কৰিব পৰা যায় থাকিলে মানুহে পশুপালন খুব ভালকৈ মৰম চেনেহ কৰি ডাঙৰ দীঘলকৈ খোৱাপানী যোগান ধৰিব লাগে গৰু ধৰি লওক খাদ্য দানা দিব লাগে বা টাইমত ঘাঁহ পাত কাটি আনি খোৱা ব্যৱস্থা কৰিব লাগে ম'হ তেনেকৈ ডাঙৰ বিল বা দ পথাৰত ঘাঁহ বন দল দল ঘাঁহ আদি খুৱাই গাখীৰ উপাৰ্জন কৰিব পৰা যায় ছাগলীও তেনেকৈ পুহিলে ছাগলী মাংস বিক্ৰী কৰিলে বহুত উপাৰ্জন কৰিব পৰা হয় ছাগলী পোৱালি দিয়াৰ সময়ত বহুত যত্ন কৰি ৰাখিব লাগে গৰু পোৱালি দিয়া সময়ত গৰুজনী বহুত আপদালত বা বা গঁৰাল চৰাল ভালকৈ ৰাখি পোহপাল দি ৰাখিব লাগে দানা পানী সময়মতে দিব লাগে নহ'লে দানা পানী নিদিলে টাইমত গাখীৰ পানী ভাল ধৰণে নিদিয়ে সেইকাৰণে দানা পানী দি গৰু সম্পদ কৰি ৰাখিলেহে উপাৰ্জন দিব পৰা হয় সেইকাৰণে গৰুক পৰা গাখীৰ বিক্ৰী কৰি দৈ গাখীৰ বিক্ৰী কৰিব পাৰি এৱা গাখীৰ বিক্ৰী কৰিব পাৰি বা তাৰ পৰা আ চানা কাটি সেইটো পনীৰ বনাব পাৰি পনীৰ বহুত ৰেট পোৱা যায় বহুত লাভজনক কৰিব পাৰি সেইটো কাৰণে জীৱ জন্তু জীৱ জন্তু ভালকৈ মৰম চেনেহ কৰি বহুত আদৰ সাদৰ কৰি দানা পানী খুৱাই ডাঙৰ দীঘল কৰি ৰাখিব লাগে গঁৰাল ধুনীয়াকৈ গোহালি বনাই দিব লাগে গৰু থাকিব কাৰণ দানা দানা চানা ৰাখি ধুনীয়াকৈ যত্ন দিব লাগে সেইটো কাৰণে আমি গৰু ভাল জাতৰো গৰু ল'ব লাগে গাখীৰ যথেষ্ট উৎপাদন দিয়া গৰু পুহিব লাগে যত্ন কৰি ৰাখি মেলি খুৱাই ডাঙৰ দীঘল কৰি পোৱালি বহুত সাৱধানে ৰাখিব লাগে জন্ম দিয়াৰ পৰা পোৱালি বহুত যত্ন কৰি ৰাখি তাক ডাঙৰ দীঘল কৰিব লাগে সৰু পোৱা সৰুতে পোৱালি বহুত চকু দি ৰাখিব লাগে ডাঙৰ কৰিবলৈ সেইকাৰণে আমি গাখীৰ গাখীৰত বহুত উপাৰ্জন কৰিব পাৰোঁ দৈ গাখীৰতো লিটাৰত ষাঠি সত্তৰ টকাকৈ লিটাৰ বিকিব পৰা যায় কুকুৰা এনেকৈ লোকেল কুকুৰা ডিম এটা দছ টকাকৈ পোৱা যায় এজনী কুকুৰাই নাই নাই কৰি ত্ৰিছটা পঁচিছটা কণী পাৰে পঁচিছ ত্ৰিছটা পোৱালি প্ৰত্যেক বাঁহতে পোৱালি উলিয়ালে বহুত উৎপাদন কৰিব পাৰি সেইকাৰণে আমি বহুত যত্নৰে ৰাখিব লাগে খোৱা বোৱা দানা পানী যত্ন কৰি দিব লাগে আমি গা গৰু সদায় ঘাঁহ দানা আদি কৰি পচলা দানা সেই যে গৈছিল তুঁহৰ ওচৰতে মিল আছে মিলৰ পৰা ধুচি আনি দানা বনাই খুৱাব লাগে তেতিয়া বেছিকৈ উৎপাদন দিয়ে গাখীৰ আমি সেইকাৰণে গৰু ম'হ পশুপালন বহুত যত্ন কৰি ৰাখিব লাগে সেই যত্নৰ ফল পোৱা যায় মানুহ বহুত উপকৃত কৰিব পাৰি গাখীৰ গাখীৰ পানী বিকি বা গৰু ম'হ বিকিলেও বহুত টকা পইচা পোৱা যায় সেয়ে টকা পইচা বহুত ঘৰত ধুনীয়াকৈ চলাই নিব পৰা যায় সেইকাৰণে আমি যত্ন কৰি ৰাখি কষ্ট কৰিব লাগে কষ্ট কৰিলেহে পশুপালন মৰম চেনেহ কৰিলেহে ডাঙৰ দীঘল হৈ উৎপাদন কৰিব পৰা হয় পশুপালন গৰুৱে বছৰেকত এটাকৈ পোৱালি দিয়ে পূৰা দু দুমাহ তিনিমাহৰ মূৰে মূৰে কণী পাৰে সেই কণী ধুনীয়াকৈ বাঁহত ৰখাই পোৱালি দিয়া ব্যৱস্থা কৰিব লাগে গঁৰাল সদায় চাফ চিকুণকৈ গোহালি ৰাখিব লাগে সেইকাৰণে ইমান যত্ন কৰি ৰাখিহে ইমানখিনি পোৱা যায় সেয়ে তাকে মানুহে পশুপালন কৰে পশুপালন সাধাৰণতে এনেই মুখত ক'লেই নহ'ব হাতে কামে বহুত কষ্ট কৰি উপাৰ্জন কৰিব লাগে গৰু পোৱালি বছৰেকত এটা দিয়ে ম'হেও বছৰেকতে পোৱালি দিয়ে কিন্তু কুকুৰাই দুমাহ তিনিমাহৰ মূৰে মূৰে এবাহ এবাহ কুকুৰা পোৱালি দিয়ে সেই পোৱালিয়ে বহুত উপাৰ্জন কৰিব পাৰি গৰু পোৱালি বা ম'হ পোৱালি ডাঙৰ হৈ গ'লে এটা পোৱালি ইয়াতে বহুত দাম পোৱা যায় সেইকাৰণে দানা পানী খোৱাই শকত মস্ত কৰি ডাঙৰ দীঘল কৰিব লাগে মই মৰম চেনেহত নহ'লে সময়ত যদি দানা পানী নিদিয়ে পোৱালি নষ্ট হোৱাৰ চান্স থাকে সেইটো কাৰণে যথেষ্ট কষ্ট কৰিব লাগে সৰুতে ডাঙৰ হ'লে ইমান কষ্ট কৰিব নালাগে কিন্তু সৰুতে যথেষ্ট কষ্ট কৰি পোৱালি ডাঙৰ দীঘল কৰিব লাগে সেইটো কাৰণে কুকুৰা কুকুৰা হাঁহত হাঁহতকৈ কুকুৰাৰ প্ৰফিট বেছি হয় হাঁহেও সেই বছৰেকতহে কণী দিয়ে বা পোৱালি বছৰেকতহে উলিয়াই হাঁহ কুকুৰাই কিন্তু তিনিমাহ চাৰিমাহৰ মূৰে মূৰে কণী পোৱালি দিয়ে সেইটো কাৰণে পশুপালন সদায় আপদালত বা মৰম চেনেহত গঁৰাল আদি কৰি কৰিব লাগে